হেল্ল' মই বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈকে গৈ আছোঁ বতৰটো বৰ বেয়া একদম বৰষুণ বতাহ দি আছে মই এইখিনি সময়ত ভোকো লাগিছে আপোনালোকৰ ৰেষ্টুৰেণ্টত মই অৰ্ডাৰ কৰিলে কৈঠালকুছি বা টিহু ষ্টেচনৰ মানে সেইখিনি ঠাইত কিবা খোৱাৰ অৰ্ডাৰ কৰিব পাৰিম নেকি আৰু যদি পাৰে সময়টো জনাবচোন